হেল্ল' কি কৈছে অঁ তেজপুৰ চিল্ক চেণ্টাৰ অঁ অঁ হয় হয় ৰাতিপুৱা নটাত খোলে নটাত খোলে ৰাতি গধূলি আঠটালে থাকে আঠটা নটা আঠটা নটালে থাকে অঁ পাব পাব ভাল ভাল চইজৰ আছে পাটৰ পাটৰ মুগাৰ পাটৰ আছে মুগাৰ আছে টছৰো লাগিলে আছে অলপ কম ৰেটৰ আছে বিভিন্ন ভেৰাইটিজ ৰেট আছে আৰু চাই ল'ব কটনৰ কটনৰতো মেখেলা চাদৰ চেট হ'লে হাজাৰৰ পৰা আছে থাউজেণ্ডৰ পৰা আছে থাউজেণ্ডৰ পৰা আছে ভাল ভাল আছে থাউজেণ্ড আছে ডেৰ হাজাৰ আছে কালাৰো ভেৰাইটিজ আছে ভাল ভাল কালাৰ আছে পাটৰ পিঅ'ৰ পাটটোতো ছেভেন থাউজেণ্ড মানৰ পৰা হ'ব ভাল ভাল ভাল ভাল ভাল ভাল পাব আৰু ওপৰলে ওপৰলেতো বহুত আছে আৰু কালাৰ আছে কালাৰ ভাল কালাৰ আছে ডাইৰেক্ট শুৱালকুছিৰ বস্তুতো

মই আমি পঠাই দিব পাৰিম অনলাইন মানে আমাৰ কেৰিয়াৰ আছে অঁ পঠাই দিব পাৰিম আপুনি

চিলাই অঁ হ'ব হ'ব এইবিলাক এইবিলাক চব মানুহ আছে আৰু জোখ অঁ জোখ দিব লাগিব অঁ অঁ হ'ব হ'ব চব ৰেডি কৰি দিব অঁ লাগিব অলপ সময় লাগিব অৱশ্যে গোটেইখিনি কাম অলপ সময় লাগিব আজি আজি দিলে কাইলৈ কাইলৈ আবেলি কাইলৈ গধূলি পাই যাব অঁ অঁ অঁ অঁ আমি দাম একদম যিমান পাৰোঁ কমায়েই দিম আমাৰ নিজৰেই হেৰি আছেতো ফেক্টৰী আছেতো শুৱালকুছিত অঁ অঁ অঁ অঁ অঁ এক এক নম্বৰ কাপোৰ কোনো কমপ্লেইন নাথাকে আৰু ঠিক আছে মই পঠাই দিম অঁ পঠাই দিম আপুনি চিন্তা কৰিব নালাগে এড্ৰেছটো মোক দিব ভালদৰে এড্ৰেছটো দি দিয়ক আপুনি হোৱাটছএপত এড্ৰেছটো দি দিলেই হ'ল আমি পঠাই দিম ঠিক আছে হ'ব